নৃত্যৰ লগত জড়িত কিছুমান সপোন মোৰ আছিল এগৰাকী ভাল নৃত্যশিল্পী হোৱাৰ সপোন এটা আছিলে আৰু সেইদৰে মই বহুতখিনি সেই বহুতখিনি প্ৰেক্টিছো কৰিছিলোঁ এটা সময়ত বহুত বিভিন্ন ঠাইত প্ৰগ্ৰেমো কৰিছিলোঁ আৰু সেইদৰে মই বহুত মনটোত বহুতখিনি আগ আগোবাঢ়ি গৈছিলোঁ কিন্তু সময়ৰ লগত কিছুমান অসুবিধা হোৱাৰ কাৰণে কিছুমান পৰিস্থিতিৰ কাৰণে মই মোৰ সপোনখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ যাৰ কাৰণে এতিয়া কেতিয়াবা মনটোত বৰ দুখ লাগে আৰু যেতিয়া বিশেষকৈ দুখ লাগে যেতিয়া লগৰ লগৰবিলাকৰ দেখোঁ ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ যোৱা বা টিভিত প্ৰগ্ৰেম কৰা দেখোঁ তেতিয়া মনৰ ভিতৰত বৰ দুখ এটা লাগে আৰু তেতিয়া মানে তেতিয়া মই চিন্তা কৰোঁ ময়ো যদি এনেকৈ প্ৰগ্ৰেমটো নৃত্যৰ লগত জড়িত হৈ থাকিলোঁহেতেনে তেতিয়া মইয়োতো এনেকৈ যাব পাৰিলোঁহেতেন বা অসমৰ বা ভাৰতৰ ভাৰতৰ সকলো দিশতে যাব পাৰিলোঁহেতেন তেতিয়া মনৰ ভিতৰত বৰ দুখ লাগে আৰু সেই ধৰণে সেই ধৰণে সপোনবোৰ সপোন হৈয়ে থাকি গ'ল এতিয়াও এতিয়াও মনতে কেতিয়াবা ভাবোঁ মই লগৰখিনিক দেখোঁ দেখি লৈ পেলাই ভাবোঁ যে মইয়ো প্ৰগ্ৰেম কৰিম মইয়ো শিকিব পাৰিম বা ময়ো প্ৰেক্টিচ কৰিলে অকণমান পাৰিম কিন্তু কি কৰিব কিছুমান কথাৰ কাৰণে নোৱাৰো প্ৰেক্টিচ কৰিবলৈ সময় নাপাওঁ নিজৰ গতানুগতিক জীৱন সময় সমস্যা কিছুমানৰ কাৰণে সেই সপোনটো সপোন হৈয়েই থাকি গ'লগৈ মই এতিয়া কি কি লক্ষ্যত উপনীত হ'ব বিচাৰোঁ বুলি ক'বলৈ হ'লে এতিয়া সেই নৃত্যৰ লগত একো লক্ষ্য নাইকিয়া নিচিনাই হৈ গ'ল কাৰণ সপূৰ্ণৰূপে সেই তাৰপৰা আঁতৰি আহিলোঁ যাৰ কাৰণে মোৰ এতিয়া কোনো ধৰণৰ নৃত্যৰ লগত মানে কোনো ধৰণৰ সপোন নাইকিয়া হয় সপোন নেদেখা হ'লো যদি কেতিয়াবা কিবা চান্স পাওঁ তেতিয়া চাগৈ অকণমান চেষ্টা কৰিব পাৰিবও পাৰোঁ